অৰ্থনৈতিক প্ৰযুক্তিৰ পৰিৱৰ্তনে আমাৰ লাইফ ষ্টাইলত বা আমাৰ জীৱন নিৰ্বাহত বহুতো প্ৰভাৱ পেলাইছে আগৰ দিনত আগৰ দিনত মানুহৰ যেতিয়া প্ৰযুক্তিটো নাছিলে তেতিয়া মানুহৰ বহুত কষ্ট হৈছিলে বুলি মই ভাবোঁ আগৰ দিনত মানুহে কিবা পইচা এটা কাৰোবালৈ ট্ৰাঞ্জেকশ্য়ন পঠিয়াব হ'লেও বহুতে বেংক যাবলগীয়া হৈছিল বেংকত আকৌ লাইন পাতিবলগীয়া হৈছিল সেই লাইন পাতি লাইন পাতি আকৌ কেতিয়াবা কিবা প্ৰব্লেমৰ কাৰণে হয়তো যাব নোৱাৰিছিলে কাৰোবালৈ কাৰোবাক দৰকাৰ হৈছে বুলি পটক সোনকালে পইচাটো আগতে পঠিয়াব নোৱাৰিছিলে তেনেকুৱা ধৰণৰ বহুত হেৰি হৈছিল কিন্তু আজিকালি প্ৰযুক্তি আহি যোৱাৰ সৈতে বা অনলাইন হোৱাৰ ফলত বহুতো মোবাইলতে নিজৰ নিজৰ মোবাইলতে কিছুমান এপছ থাকে সেই এপছৰ জৰিয়তে পইচা পঠিয়াব পৰা হ'ল বা আজিকালি কিবা ফটো বা আনৰপৰা কাৰোবাৰপৰা আনিব হ'লে বা কোনোবাই পঠিয়াব কিবা ডকুমেণ্ট কিবা কাৰোবাৰপৰা বহুত দূৰৰপৰা পঠিয়াবলৈ হ'লে আগতে প'ষ্টৰ জৰিয়তেহে পঠিয়াব পাৰিছিল কিন্তু আজিকালি আজি আজিকালি প্ৰযুক্তি সলনি হৈ যোৱাৰ ফলত প্ৰায় এক ছেকেণ্ড বা তৎক্ষণাতে ইজনৰ সিজনৰ লগত সংযোগ কৰিব পাৰিছে বা কিবা বস্তু পঠিয়াবলৈ অন্য বা কিবা ডকুমেণ্ট বা কিবা কাগজ কাৰোবাৰ ফটো আদি তৎক্ষণাত পঠিয়াব পাৰিছে অনলাইন প্ৰযুক্তি সলনি হোৱাৰ ফলত মোবাইলৰ চাহিদা বৃদ্ধি হ'ল মোবাইলৰ কাৰণে দূৰ দূৰণীৰ মানুহৰ লগত সংযোগ স্থাপন কৰিব পাৰিছে সংযোগ স্থাপন কৰাৰ ফলত সংযোগ স্থাপন ফলত দূৰ দূৰৰ মানুহে আগতে চিঠিৰ জৰিয়তেহে তেওঁলোকৰ লগত চিঠি হ'লেও চিঠি ফালৰ পৰাহে আগতে সংযোগ ঘটিছিলে সংযোগ ঘটাৰ পৰা তেতিয়া বহুত টাইম লাগিছিলে এখন চিঠি পাবলৈ হয়তো এক মাহ দুমাহ লাগে তেতিয়া কোনোবা এজন মানুহৰ যদি কিবা বিপদো হয় সেই একমাহ দুমাহ লগত তেওঁৰ লগত কোনো সংযোগ কৰিব পৰা নাছিল সেইবাবে আজিকালি কিন্তু প্ৰযুক্তি হৈ যোৱাৰ ফলত তৎক্ষণাত মানুহৰ ফোনৰ জৰিয়তে তেওঁলোকৰ লগত কথা পাতিব বা কিবা বা জৰুৰীকালীন খবৰ খাতি সোনকালে পঠিয়াব পৰা হ'ল প্ৰযুক্তিৰ সলনি হৈ যোৱাৰ ফলত এৰোপ্লেন আদিৰ হেৰি হ'ল এৰোপ্লেন আদি ব্যৱহাৰ বেছি হ'বলৈ ধৰিলে তাৰ ফলত তৎক্ষণাত কোনোবা মানুহ এডোখৰৰপৰা এজেগাৰপৰা এডোখৰলৈ যাব পৰা হ'ল কাৰি কমত পইচা পাতি লেনদেনৰ সুবিধা হ'ল ঠিক তেনেকৈ আজিকালি ডিজি আজিকালি প্ৰযুক্তি চেঞ্জ হোৱাৰ ফলত অনলাইন পইচাৰ পইচাৰ কাৰণে বেংক যাবলৈবা বেংকৰ কোনো শাৰী পাতিবলৈ দৰকাৰ নহ'ল আগতে কি হয় এ টি এম ত বহুত সময় ৰবলগীয়া হয় হয়তো এ টি এম ত কেতিয়াবা পইচা নাথাকে তাৰ বাবে মানুহৰ বহুতো বহুতো অসুবিধাৰ সৃষ্টি হৈছিল কিন্তু আজিকালি আজিকালি অনলাইন হৈ যোৱা ফালৰপৰা প্ৰযুক্তিবিদ্যা বাঢ়ি যোৱাৰ লগে লগে নিজৰ মোবাইলৰপৰাই বহুত বহুত টকা এঠাইৰপৰা ট্ৰাঞ্চফাৰ কৰিব পৰা হ'ল বা পঠিয়াব পৰা হ'ল প্ৰযুক্তিবিদ্যাৰ আগবঢ়াৰৰণে বহুতো মানুহক উপকৃত কৰিছে ঠিক তেনেকৈ ঠিক তেনেকৈ আজিকালি সকলো বস্তু মোবাইলৰ জৰিয়তেই সকলো কণ্ট্ৰ'ল কৰিব পৰা হ'ল মানুহৰ লগত কথা পতা হওক বা জৰুৰীকালীন কিবা বাৰ্তা পঠিওৱা হওক বা কাৰোবাৰ পইচা পাতি পঠিওৱা বা অনা নিয়া কৰা আদি বহুতো সুবিধা ঘটিলে পৰিৱৰ্তন পৰিৱৰ্তন আৰু লগতে প্ৰযুক্তিবিদ্যা সলনি হ'লে বহুত গাড়ী মটৰ বা আনকি বহু ক্ষেত্ৰতো বহুত মানুহৰ সুবিধা হ'বলৈ ধৰিলে প্ৰযুক্তিবিদ্যাৰ জৰিয়তে প্ৰযুক্তিবিদ্যাৰ জৰিয়তে আজিকালি জীৱনত মানুহৰ প্ৰযুক্তিবিদ্যাৰ থকাৰ ফলতে মানুহৰ জীৱন সাধনটো বহুত সহজ হ'বলৈ ধৰিলে বা আগতে যিবোৰ কামৰ কাৰণে মানুহে কষ্ট বহুত কষ্ট কৰিবলগীয়া হ'ল কিন্তু আজিকালি প্ৰযুক্তিবিদ্যা হৈ যোৱাৰ ফলত বহুতো সুবিধা সৃষ্টি হ'ল যেনেকৈ খেতি এজন মানুহে খেতি কৰিবলৈ আগতে হাল বোৱা হৈছিল হাল বাবলৈ গৰুটো এজন এটা গৰুক বহুত কষ্ট কৰিবলগীয়া হয় গৰুটো বহুত কষ্ট পায় কিন্তু আজিকালি প্ৰযুক্তিবিদ্যা সলনিৰ ফলত ট্ৰেক্টৰ আদি হেৰি ট্ৰেক্টৰ আদি ওলালে ট্ৰেক্টৰ আদি ওলোৱাৰ ফলত মানুহে বহুত বহুত এদিনতে বহুত বহুত মাটি চহাব পৰা হ'ল ঠিক তেনেকৈ গৰু আজিকালি গৰুবোৰো যিহেতু খেতি পথাৰত নিনিয়া হৈ গ'ল সেইবাবে গৰুবোৰে বহুত আৰাম পাবলৈ ধৰিলে নহ'লে আগতে গৰুবোৰে বহুত কষ্ট কষ্ট পাইছিল বা মানুহে বহুত অধিক খেতি কৰিব নোৱাৰিছিলে কিন্তু আজিকালি প্ৰযুক্তিবিদ্যা হৈ যোৱাৰ ফলত সেই প্ৰযুক্তিৰ ফলত ট্ৰেক্টৰ আদি আদি মাটি চহোৱা বা ধান ধান মৰা মেচিনে ধান মাৰে তাৰ ফলত মানুহে আগতে লিখিয়াই মৰণা মাৰিবলৈ দৰকাৰ দৰকাৰ নাই বা মৰণা মাৰিবলৈ বহুত মানুহৰ সময়ো দৰকাৰ হৈছিল বা বহুত বহুতো তাই সময় হেৰি গৈ কিন্তু আজিকালি মৰণা মৰা মেচিন ওলোৱাৰ ফলত প্ৰযুক্তিবিদ্যা সলনি হোৱাৰ ফলত মৰণা মৰা মেচিন ওলালে মেচিন ওলোৱাৰ ফলত মানুহে ধান খেতি কৰিবলৈ বা ধান মাৰিবলৈ একো চিন্তা কৰিবলগীয়া নাই হয়তো ঘৰতে আহি তেওঁলোকে মাৰি থৈ যাব বা নিজে কিনি পেনাই অধিক অধিক ধান হয় তেওঁলোকে নিজে ঘৰতে আজিকালি ক্ৰয় কৰি লৈছে ফলত কোনো এঘণ্টা বা এদিনতে সকলো ধান মাৰি দিব পাৰে প্ৰযুক্তিবিদ্যা সলনিৰ ফলত ধান মৰাৰ উপৰিও আজি ধান মৰা খেতিখন আগতে তাৰপিছত একো খেতি কৰিব নোৱাৰিছিলে হয়তো এই প্ৰযুক্তিবিদ্যাৰ অভাৱ হ'ল কিন্তু আজিকালি ট্ৰেক্টৰ ওলোৱাৰ ফলত ধান হোৱাৰ পিছতে তেওঁলোকে আকৌ সেইটোকোৰা সেইটোকোৰা মাটিতে খেতি আকৌ ট্ৰেক্টৰে হাল বাই আকৌ ৰবি শস্য কৰিব পৰা হ'ল যেনেকৈ আলু আলু বন্ধাকবি তেনেকৈ তেনেকৈ বহুত আগবাঢ়ি গৈছে ফলত আলু আদি ওপৰত দিয়াৰ ফলত দেশখনৰ অৰ্থনীতিও বৃদ্ধি পাইছে বা মানুহৰ ইনকমো বা নিজৰ অৰ্থনীতি অৰ্থ মানুহৰ অৰ্থক আৰ্থিকভাৱেও বহুত সবল হ'বলৈ হ'বলগীয়া ধৰিছে মই ভাবোঁ যে অৰ্থনৈতিক প্ৰযুক্তিৰ ফলত বা অনলাইন অনলাইন ব্যৱসায়ৰ জৰিয়তে মানুহে আজিকালি বহুত স্বাৱলম্বী হৈ থাকে অনলাইন অনলাইন কৰাৰ অনলাইনৰ জৰিয়তেও মানুহে আজিকালি বহুত উপকৃত হৈছে যেনে বহুতো নিয়োগ যেনেকৈ কম্পিউটাৰ কম্পিউটাৰ ওলোৱাৰ ফলত মানুহে সকলো কাগজ পত্ৰ তাৰপৰাই উলিয়াব পৰা হ'ল আজিকালি আধুনিক প্ৰিণ্টাৰ মেচিনৰ জৰিয়তে প্ৰিণ্টাৰ মেচিনৰ জৰিয়তে ফটো ভাল ওলাবলৈ ধৰিলে আগতে যিহেতু আগতে যিহেতু এটা এটা এখন এখন ফটো মাৰিবলৈ আমি ষ্টুডিঅ' যাবলগীয়া হৈছিলোঁ আজি মোবাইলৰ জৰিয়তে সেই ফটোখন মাৰিব পাৰিছোঁ বা সেই ফটোখনৰপৰা আমি ঘৰতে প্ৰিণ্টৰ জৰিয়তে প্ৰিণ্টাৰৰ জৰিয়তে প্ৰিণ্ট কৰি উলিয়াব পাৰিছোঁ অনলাইন প্ৰযুক্তিৰ জৰিয়তে আজিকালি সকলো কাম সহজ হৈ পৰিলে বেংকিং ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰতে হওক আজিকালি সকলো কাম তৎক্ষণাত হ'বলৈ ধৰিলে বা বেছি দেৰি ৱেইট কৰিবলগীয়া নহ'ল বা মানুহৰ লগত সংযোগ যিমান দূৰত থাকিলেও তেওঁলোকৰ ফোনৰ জৰিয়তে ভিডিঅ' কল ভিডিঅ' কল বা ইণ্টাৰনেটৰ জৰিয়তে ভিডিঅ' কল আদিৰ জৰিয়তে তেওঁলোকৰ এনেকুৱা কৰিলে যেন আমি ওচৰাওচৰিকৈ কথা পাতি থাকিব পাৰোঁ বা তৎক্ষণাতে কিবা খবৰ দিব পাৰোঁ প্ৰযুক্তিবিদ্যাৰ ফলত ফলত আৰু মানুহৰ জীৱনটো বহুত সহজসাধ্য হ'ল কৰি দিলে সকলো ক্ষেত্ৰতে প্ৰযুক্তিবিদ্যা বিদ্যাৰ প্ৰভাৱ পৰিলে তাৰ ফলত কিছুমান প্ৰযুক্তিবিদ্যা আগবাঢ়িলেও কিছুমান ক্ষেত্ৰত কিন্তু মানুহে অকণমান চিন্তা কৰিবলগীয়া আছে যেনেকৈ ধৰক মোবাইল ফোনটো মোবাইল ফোনৰ জৰিয়তে অত্যধিক ব্যৱহাৰেও মানুহক মানুহে কিন্তু বেয়া যিহেতু আজিকালি অনলাইন গেম ওলালে অনলাইন গেমৰ জৰিয়তে জুৱা জুৱা আদি খেলিবলে ধৰিলে তেনেকুৱা ক্ষেত্ৰত কিছুমান মানে অকণ বেয়া হৈছে তথাপিও কিন্তু বহুত উপকৃতও হৈছে কিন্তু আজিকালি অনলাইন অনলাইন ব্যৱসায় জৰিয়তে মানুহে বহুত জুৱা খেলৰ এপছ নিৰ্মাণ কৰিছে যি এপছৰ জৰিয়তে মানুহৰ ডেকা ল'ৰা ছোৱালীৰ মাজত জুৱা খেলৰ প্ৰভৃতিটো বৃদ্ধি পাইছে কিন্তু আৰু আৰু এটা কথা হৈছে তেওঁলোকৰ যে যি অনলাইন গেম খেলিছে সেই গেমৰ ফালে পইচা পাতিটো অভাৱ হৈছে লগতে মানুহ আজিকালি ল'ৰা ছোৱালীবোৰে বাহিৰত খেলিবলৈ নোযোৱা হৈ গ'ল মোবাইলতে অনবৰত ব্যস্ত থাকিবলৈ ধৰিলে তাৰ বাবে মানুহৰ যিটো শাৰীৰিক শাৰীৰিক শক্তি সেই শাৰীৰিক বা অভ্যাসটো বা কষ্ট কৰিব নোৱাৰা হৈ পৰিছে সেইক্ষেত্ৰৰ কাৰণে মানুহে অকণমান শাৰীৰিক পৰিশ্ৰম কৰিবলগীয়া হয় কিন্তু প্ৰযুক্তিবিদ্যা ইমান সহজ কৰি দিয়াৰ ফলতো মানুহবোৰ বহুত শাৰীৰিকভাৱে বা অক্ষম হৈ পৰিছে মানে তেওঁলোকে কাৰ্য ক্ষমতাৰ আগত যি আছিলে পুৰণি দিনত প্ৰযুক্তিবিদ্যা হোৱাৰ আগত কিন্তু আজিকালি সেইটো দেখিবলৈ পোৱা নাযায় সেইবাবে মানুহৰ বহুতো বেমাৰেও লগ ধৰিছে আৰু এই ক্ষেত্ৰত ক'বলৈ গ'লে চিকিৎসাবিদ্যাটো বহুতো প্ৰযুক্তিবিদ্যা আজিকালি উদ্ভাৱন হ'ল যাৰ জৰিয়তে যিকোনো বেমাৰ কম্পিউটাৰ বা কম্পিউটাৰ বা স্কেনাৰৰ জৰিয়তে বা আজিকালি অত্যাধুনিক মেচিনৰ জৰিয়তে সকলো পতককৈ ধৰা পেলাব পাৰে সেইবাবে বহুত সুবিধা হৈছে আজিকালি আজিকালি প্ৰযুক্তিবিদ্যাৰ ইমানেই উন্নত হ'ল মানুহৰ তন্ন তন্ন কি হৈছে আমি দূৰৰপৰাই গম পাম বা তেওঁলোকক আজিকালি মেচিন প্ৰযুক্তিবিদ্যা ইমান উন্নত কাৰণে তেওঁলোকৰ তেওঁলোকৰ যিটো মানুহ এজনৰ কিবা বেমাৰটো পটককৈ বা সোনকালে ধৰা পেলাব পাৰিছে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আমাক লাগে কিন্তু তাৰ ব্যৱহাৰো মানুহে কৰিবলৈ জানিব লাগে অত্যাধিক ব্যৱহাৰো বেয়া তাৰ বাবে অত্যাধিক ব্যৱহাৰো বেয়া কিন্তু প্ৰযুক্তিবিদ্যা নথকা হ'লে আজিকালিৰ যুগত এটা মানুহৰ থাকিবলৈ বা অসাধ্য অসাধ্য হৈ পৰিব প্ৰযুক্তিবিদ্যাও লাগে কিন্তু তাৰ ব্যৱহাৰটো মানুহে অকণমান ভাবি চিন্তি বা তাৰ লিমিটতহে বা কৰিব কৰিব লাগে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ইমানবোৰ হৈ যোৱাৰ পিছতো কিন্তু প্ৰযুক্তিবিদ্যাৰ উন্নতি আৰু ভৱিষ্যতলৈ আৰু প্ৰযুক্তিবিদ্যা আগবাঢ়িব যিহেতু শুনিছোঁ বাহিৰৰ দেশত জাপান লেখিয়া দেশত কিছুমান জাপান লেখিয়া দেশত ৰবট ওলাইছে যি ৰবটৰ জৰিয়তে মানুহৰ কামো তেওঁলোকে কৰিব পাৰিছে মানুহে যিটো আগতে কৰিছে তাৰ ফলত তাৰ ফলত কি হৈছে কি হৈছে বহুতো মানুহ আজিকালি কোম্পানীৰ পৰা কিছুমান কাৰখানাত মানুহে তেনেকুৱা প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ ধৰিছে প্ৰযুক্তিৰ ফলত কি প্ৰযুক্তিৰ ফলত সেই দেশখনত কিন্তু নিবনুৱা সংখ্যাৰো বৃদ্ধি তেনেকৈ পাবলৈ ধৰিছে যিহেতু আগতে যিটো মানুহে আগতে মানুহ ব্যৱহাৰ কৰা হৈছিল কিছুমান কাৰখানাত আজিকালি সেই ব্যৱহাৰ সেই সেইটোৰ জেগাৰ আজিকালি ৰবটৰ জৰিয়তে কৰা হয় যাৰ যিহেতু ৰবট কৰা হয় তাৰ তাৰ কামটো সম্পূৰ্ণ নিৰ্ভুল হয় কিন্তু তথাপিও মানুহে বহুতো নিবনুৱা সৃষ্টি কৰিছে তাৰ ফলত ৰবট ৰবট আদিৰ সৃষ্টি কৰাৰ ফলত যিহঁতে সেইবাবেও এটা ভাবিবলগীয়া কথা আছে চৰকাৰৰ চৰকাৰে সেইবোৰ কথা অকণমান আলোচনা কৰিব লাগে যিহেতু এটা প্ৰযুক্তিবিদ্যা আৰু মানুহৰ মাজত এটা সমতুল্য বা দুয়োটাৰ মাজত এটা সমতুল্য ৰাখিব লাগে তাৰ সময়ত চৰকাৰে মই ভাবোঁ যে চৰকাৰে এই প্ৰসংগত এটা পদক্ষেপ লোৱা উচিত